সব ভাষাৰে ভাষা ব্যৱহাৰত কিছুমান বিশিষ্ট ভংগী থাকে বা বিশি কিছুমান বৈশিষ্ট থাকে সেই বৈশিষ্ট্য়বিলাক ক'ত প্ৰকাশ পায় যিবিলাকে কথা কয় আৰু যিবিলাক কথা কওঁ সংযোগ কৰিলে সহজতে বুজিব পাৰে আৰু অন্য ভাষীসকলে সহজে আয়ত্ব কৰিব পাৰে গতিকে সেইবিলাকক আমি জতুৱা ঠাঁচ বুলি কওঁ আৰু আমাৰ ভাষাতো এনেধৰণৰ জতুৱা ঠোঁচ আছে জতুৱা ঠাঁচবিলাক আমি দুইধৰণে ব্যৱহাৰ কৰিব পাৰোঁ একবিধ হ'ল জতুৱা ঠাঁচ আৰু আনবিধ হ'ল খণ্ডবাক্য বা বাক্যাংশ গতিকে আমাৰ অসমীয়া ভাষাতো এনেধৰণৰ জতুৱা ঠাঁচ আছে কিছুমান বাক্যাংশ আছে যিবিলাক নেকি আমি আমাৰ অসমীয়া ভাষাটোত ব্যৱহাৰ কৰি আমাৰ ভাষাটো সম্পদশালী কৰি তুলিব পাৰোঁ আৰু যিমানেই এইবিলাক অ ভাষাত ব্যৱহাৰ হয় সিমানেই ভাষাটো বেছি ৰস গ্ৰাহী হয় গতিকে সেই ৰস আস্ৱাদন কৰিবলৈ হ'লে আমি সাধাৰণতে জতুৱা ঠাঁচবিলাক ব্যৱহাৰ কৰিব পাৰোঁ যেই কথা কওঁ কথা দে কপাল ফুলা কপাল ধিওৱা কাণ কাটা চকু দিয়া ঐ হাত উঠা মন কৰা হিয়া ধোনা আঁচোৰ পিচোৰ কৰা বুকুৰ বান্ধৈ হাত মৰা ভাতে ভৰাঁলে জোতাসলীয়া জোতাসলীয়া মানে কোনো কাম কৰিবৰ বাবে লগ বন্ধা জোতাসলীয়া বুলি কয় তাকে ঠেঙা ঠেঙী কৰা আশা দি নিৰাশা চৌঠেঙীয়া কৰা আঁচোৰ পিচোৰ কৰা গেৰেও গেথেও কৰা অজীন পাতকী অথাই সাগৰ উদক ভেঁটাৰখীয়া পতা কেহেলী কেন্দেলী কৰা কুঁজাৰ মূৰত কিল খাই পাত ফলা পালপৰীয়া দিয়া তিলটোকে তাল কৰা তিতা কেঁহা লগা ঢোলৰ লগৰ টেমেকা তেনেকৈ হাকাল বিকাল কৰা হেতা ওপৰা কৰা সাতাম পুৰুষীয়া আকাশত চাং পাতা অলপ পানীৰ মাছ ডলাৰ বগৰী ঢোলৰ লগত টেমকা কেটেৰা জেঙেৰা ৰৈ বৈ যোৱা ৰসতে নাম থোৱা শলঠেকত পৰা বিনামেঘে বজ্ৰপাত আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ যে একমাত্ৰ উপাৰ্জনক্ষম ডাঙৰ ল'ৰাটোৰ আকস্মিক মৃত্যু ঘৰখনৰ কাৰণে বিনামেঘে বজ্ৰপাত হ'ল গতিকে এনেধৰণৰ শব্দবিলাক যদি বাক্যত এনেখন জতুৱা ঠাঁচবিলাক যদি আমি বাক্যত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বাক্যটোৰ অৰ্থ আৰু স্পষ্ট হৈ যায় আৰু সি এটা শুনাতো সুৱলা হৈ যায় গতিকে আমি এনেধৰণৰ খণ্ডবাক্য বা জতুৱা ঠাঁচ আমি অসমীয়া ভাষাত ব্যৱহাৰ কৰিব লাগে বৰ্তমান সময়ত এই জতুৱা ঠাঁচ বা বাক্যাংশ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু আগৰ তুলনাত কমি আহিছে প্ৰাচীন কালত বা কিছুদিন আগলৈকে সাহিত্যিকসকলে বা যিসকলে লিখা মেলা কৰে তেওঁলোকে তেওঁলোকৰ সৃষ্টিত এই বাক্যত তেওঁলোকৰ সাহিত্যত বিভিন্ন ধৰণৰ এই খণ্ডবাক্য বাক্যাংশ ফকৰা যোজনা আদি সন্নিবিষ্ট কৰিছিল সাথৰ সন্নিবিষ্ট কৰিছিল যাৰ ফলত নেকি আমাৰ অসমীয়া ভাষাটো এটা বিশেষ ৰূপত স্থিতি লাভ কৰিছে গতিকে আমি সেই অসমীয়া ভাষাটো উন্নত উন্নতি সাধন কৰিবলৈ হ'লে আমি এই আমাৰ ভাষাত থকা বাক্যাংশ বা জতুৱা ঠাঁচ ব্যৱহাৰ কৰিব লাগে